হেল্ল' অনলাইন শ্বপিং মল হয়নে মই মানে কেইদিনমানৰ আগত পেণ্ট এটা অৰ্ডাৰ কৰিছিলোঁ আপোনালোকৰ তাত আৰু ভুলবসতি মোৰ দ্বাৰা মোৰ মন পচন্দৰ ৰংটো অঁ পেণ্টটো অৰ্ডাৰ নহয় বেলেগ ৰঙৰ পেণ্টটো অৰ্ডাৰ দিলোঁ আৰু আজি মই হঠাৎ চাওঁতে দেখিলোঁ যে অৰ্ডাৰটো কেতিয়াকৈ আহিব বুলি তেতিয়া মোৰ পেণ্টৰ ৰংটো সলনি হোৱা দেখি আপোনালোকক জনাব বিচাৰিছোঁ আৰু আপোনালোকৰ অৰ্ডাৰটো মোৰ ওচৰত পাবলৈ আৰু মানে বহুত কেইদিনমান আছে সেয়েহে আপোনালোকক আগতীয়াকৈ জনাব বিচাৰিছোঁ যে মোৰ মোৰ অৰ্ডাৰটো বাতিল কৰি মোৰ মনপচন্দ ৰঙৰ পেণ্টটো অৰ্ডাৰ কৰাত আপোনালোকে যাতে সহায় কৰে আৰু আপোনালোকৰ মূল্যৱান সময় নষ্ট নহওক বুলি মই আপোনালোকক আগতীয়াকে কথাখিনি জনাব জনাব পাৰিছোঁ আৰু আপোনালোকৰ তাতে মই প্ৰায় সকলো বস্তুৱে মোৰ ভাগৰ প্ৰয়োজনীয় সকলো বস্তুৱে আপোনালোকৰ তাত অৰ্ডাৰ দিওঁ আৰু তাৰিখমতে পাইহি সেইবাবে মোৰ ভাল লাগে আৰু বস্তুখিনিও বহুত ভাল সেয়ে সেয়েহে আপোনালোকৰ অনুগ্রহ কৰি মোৰ মনোপচন্দ ৰঙৰ পেণ্টটো অৰ্ডাৰ কৰা যাতে আপোনালোকে সহায় কৰে আৰু এই পেণ্টটো বাতিল কৰি আপোনালোকে মোৰ অৰ্ডাৰটো নতুন পেণ্টটো অনাত সহায় কৰে আৰু এয়েহে আপোনালোকৰ ওচৰত মই আশাবাদী